হেল্ল' শৰ্মা দোকানী হয়নে অঁ মোক মানে বিয়াৰ কাৰণে কাপোৰ কেইযোৰমান লাগিছিল মোৰ বাৰ বিয়াৰ মোৰ মানে বাৰ বিয়াৰ কাৰণে কাপোৰ লাগিছিল যেনেকে মান ধৰাৰ হয় মই আগতে মান ধৰাৰ কাৰণে কাপোৰ বিচাৰিছোঁ তাৰ পিছত নুনী কাপোৰ ভাল যদি কইনাৰ কাৰণেও বাৰ কাৰণেও ল'ব পাৰোঁ মই আপোনাৰ ৰুমাল হ'বনে ৰুমাল বেডচিট বিছখন মান ভাৱিছোঁ বেডচিট নহয় নহয় মই আপোনাক আইটেমবোৰ সুধিছোঁ এনেই প্ৰথম হয় ঠিক আছে ফাৰ্ষ্টত অঁ আপোনাৰ গামোচাৰ প্ৰা প্ৰাইচ ৰেঞ্জ কিমানৰ পৰা কিমানৰ আছে নহয় আপুনি এনেই জেনেৰেলী কওকচোন গামোচাৰ ফুলাম গামোচাৰ প্ৰাইচ কিমান মান আছে আপোনাৰ তাত পাঁচশটো হ'লে মানে বহুত হৈ যায় পাঁচশ ওপৰত হ'লে বহুত হৈ যায়গে ফিক্স পে'তটো কেনেকে আনিম বেছি কুৱান্টিটীতে অৰ্ডাৰ দিম আপুনিটো গুৱাহাটীত পাৰিব যদি দহ টকা মানে পাৰ গামোচা নে নিশ্চয় আৰু সৰু কেইখনত কিমানকে দিব লাগিব আপুনি যদি পঞ্চাশ টকাকে কমাই দিয়ে মই মানে লগা লগ অৰ্ডাৰ দি দিম আপুনি কওক অঁ ৰুমাল ঠিক আছে হ'ব দিয়ক মই বাৰু বেলেগ দোকানকো ফোন কৰি চাওঁ বাৰু দিয়ক চাই লওঁ অঁ